মটৰচাইকেল চলুৱাই মোৰ জীৱনত গভীৰভাৱে সমৃদ্ধি কৰি তুলিছে যিটো মই কেতিয়াও কল্পনা কৰ কৰা নাছিলোঁ প্ৰতিটো যাত্ৰাই এক দুঃসাহসিক অভিযানৰ দৰে অনুভৱ কৰোঁ আৰু এই দুই চকাত থকা প্ৰতিটো মুহূৰ্তই আনন্দ আৰু পূৰ্ণতাৰ অনুভূতি আনে যিটো শব্দই ধৰি ৰাখিবলৈ সংগ্ৰাম কৰে আটাইাতকৈ আকৰ্ষণীয় প্ৰভাৱ পৰিছে অতুল্য স্বাধীনতাৰ অনুভূতি মুকলি পথত ৰাইডিং কৰিলে বতাহজাকে ল'ৰালিকৈ পাৰ হৈ গৈ হৈ গৈ আছে আৰু প্ৰতিটো প্ৰতিটো মোৰ লগে লগে দৃশ্যপথ সলনি হৈ গৈ আছে যেন পৃথিৱীখন মুকলি হৈ পৰে মোক ইয়াৰ সৌন্দৰ্যই সমূহীনভাৱে অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনাইছে মটৰচাইকেলত উঠি থকাৰ নিৰ্মল উল্লাসে যাত্ৰটোৰ সৈতে নিজেই এক অনন্য সংযোগৰ সৃষ্টি কৰে মোক আন একোৱেই কৰিব নোৱাৰে ধৰণে জীয়াই থকা অনুভৱ কৰায় দৈনন্দিন জীৱনৰ মানসিক চাপৰ পৰাও মোৰ ব্যক্তিগত পলায়ন হৈ পৰিছে ৰাইডিং ৰাইডিং কৰাৰ সময়ত প্ৰয়োজনীয় ফকাচটোৱে মোৰ মনত সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰি পেলায় ইঞ্জিনৰ গুণগুণনি ৰাইডৰ ছাউণ্ড পায় ধ্যানমগ্ন মটৰচাইকেল এখনত মই সেই মুহূৰ্তত সম্পূৰ্ণ ভ উপস্থিত আৰু সেই মননশীলতাই আৱিচাত্য শান্তি আনে মটৰচাইকেল চলোৱাটোৱে মোক নতুন নতুন ঠাই আৰু অভিজ্ঞতাৰ সৈতে পৰিচয় কৰাই দিয়ে উশাহ লোৱাৰ দৰে সূৰ্যস্তৰ পৰা আৰম্ভ কৰি নিস্তব্ধ গ্ৰাম্য ৰাস্তালৈকে বাইকখনে মোক এনে গন্তব্যস্থানলৈ লৈ লৈ গৈছে যিবোৰ মই হয়তো অন্যথা কেতিয়াও আৱিষ্কাৰ নকৰিলোহেঁতেন এই দুঃসাহসিক অভিযানবোৰে মোৰ চৌপাশৰ জগতখনৰ প্ৰতি মোৰ প্ৰসংগা গভীৰ কৰি তুলিছে আৰু অন্যক্ষণৰ প্ৰতি আকৰ্ষণ জগাই তুলিছে শাৰীৰিক যাত্ৰাৰ বাহিৰেও মটৰচাইকেলে চলোৱা মোক এক সজীৱ আৰু সহায়কাৰী সম্প্ৰদায়ৰ সৈতে যোগ সংযোগ কৰিছে সহযোগী ৰাইডাৰসকলে এক অন্য বন্ধন ভাগ কৰে যিটো পথৰ প্ৰতি থকা প্ৰেম একত্ৰিত কৰে কাহানি বিনিময় হওক বা গ্ৰুপ ৰাইডত নামি প্ৰায় হওক বাইকাৰসকলৰ মাজত থকা সতীৰ্থতাই মোৰ জীৱনত নিজৰ বুলি ভবাৰ এক অমূল্য অনুভৱ যোগ কৰিছে ৰাইডিঙে মোক জীৱনৰ মূল্যৱান দক্ষতা শিকাইছে ই মোৰ মনোযোগ প্ৰতিফলন আৰু সিদ্ধান্ত গ্ৰহণক চোকা কৰি ত তুলিছে বিভিন্ন ভূখণ্ডত মটৰচাইকেলে পৰিচালনা কৰিলে মোৰ আত্মবিশ্বাস স্থিতি স্থাপকতা বৃদ্ধি পাইছে মোক সোঁৱৰাই দিছে যে মই পথত আৰু পথৰ বাহিৰত প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰোঁ আটাইাতকৈ ডাঙৰ কথাটো হ'ল মটৰচাইকেল চলোৱাটোৱে অগনন স্মৃতিৰ সৃষ্টি কৰিছে সেই সোণালী মুহূৰ্তবোৰৰ যেতিয়া অস্ত যোৱা সূৰ্যই আকাশখনক ৰং কৰে বা যেতিয়া পথটোৱে অসীম সম্ভাৱনাৰ প্ৰতিশ্ৰুতি দি আগবঢ়াইছে প্ৰতিটো ৰাইড নিজৰ বাবে এটা কাহিনী মই চাৰিদিনৰ বাবে লালন পালন কৰিম এখন কিতাপৰ এটা অধ্যায় মটৰচাইকেল চলোৱাটো মোৰ বাবে কেৱল পৰিবহণৰ ধৰণ নহয় ই এক জীৱনশৈলী সুখৰ উৎস আৰু আমাক আগুৰি থকা সৌন্দৰ্যৰ অহৰহৰ সোঁৱৰণী ই মোক প্ৰতিটো যাত্ৰাক আঁকোৱালি ল'বলৈ শিকাইছে সেই মুহূৰ্তত জীয়াই থাকিবলৈ আৰু পৃথিৱীখনক এক অন্য দৃষ্টিকোণৰ পৰা শলাগ ল'বলৈ শিকাইছে এইবোৰ কাৰণ এইবোৰ কাৰণ আৰু অধিক কাৰণত ই মোৰ জীৱনত যি ইতিবাচক প্ৰভাৱ পেলাইছে তাৰ বাবে মই অন্তহীন কৃতজ্ঞ